হেল্ল' বৰুৱা কেব হয়নে অ' মই চন্দ্ৰপুৰৰ পৰা কৈছিলোঁ আপুনি মোক ৰাতি একমান বজাত পল্টন বজাৰ ষ্টেছনলৈ থৈ আহিব পাৰিব নেকি মোৰ এঠাইলৈ যোৱা কাম আছিল এইয়া এতিয়া একো গাড়ী মটৰৰ অৰ উপলব্ধ নহয় বাবে মই আপোনাৰ পৰা সহায় বিচাৰিছিলোঁ আপুনি ভাড়া কিমানমান ল'ব হ'ব অলপ কমাই ল'ব আপুনি মোক এক বজাত পল্টন বজাৰত থৈ আহিব